মই মোৰ লাইফত এটা জেগাত গৈছিলোঁ আপোনাৰ জেগাটোৰ নাম হৈছে জুক'ভেলী বুলি কয় জুক'ভেলীৰ ট্ৰেকিং গৈছিলোঁ মই মোৰ লগৰবিলাকৰ লগত বহুত ভাল লাগিলে বহুত খোৱা বোৱা বস্তু অলপ নাটনি হৈছিল পইচা অলপ কমকে নিছিলোঁ আৰু আচলতে যিবোৰ বস্তু তেনেকুৱা ট্ৰেকিঙত যিবিলাক বস্তু লৈ যাব লগা হয় সেইবিলাক আচলতে লৈ যোৱা নাছিলোঁ সেইবাবে আমাৰ কিছুমান সমস্যা আহি আহি পৰিছিল কিন্তু চবতকে এটা কথাই ভাল লাগিল আমি গোটেইবোৰ একচুৱেলি একেলগে আছিলোঁ ন যিবিলাকৰ লগত লগৰবিলাকৰ লগত গৈছিলোঁ চব একেলগে আছিলোঁ কোনো কাকো এৰি দিয়া নাছিলোঁ ইজ ইটোৱে সিটোক সহায় কৰিছিলোঁ আমি একেলগে হাতত হাত ধৰি পেলাই আমি ট্ৰেকিং কৰিছিলোঁ ন বহুত ভাল লাগিলে বহুত আৰু চবতকে ৰোমাঞ্চৰ এটাই ভাল লাগিলে যে গোটেই নিশাটো আমি একুৰা জুইৰ লগত জুই জ্বলাই লৈ গোটেই নিশাটো পাহাৰৰ ওপৰত কটাইছিলোঁ গীটাৰত গান চান বজাই কৰি গাই কৰি বহুত ভাল লাগিল ৰোমাঞ্চৰ লাগিলে গোটেই আকাশৰ তৰা গণি গণি চাই চাই